হয় টোপনিয়ে আমাক বহুতো ধৰণৰ সহায় কৰে শৰীৰটো ভালে ৰখাত আমি যেতিয়া ৰাতিপুৱা শুই উঠাৰপৰা কাম বন কৰি খাই বৈ এঘণ্টা ডেৰঘণ্টা টোপনি গৈ লওঁ বা জিৰাই লওঁ তেতিয়া আমাৰ মনটো বহুত আৰাম লাগে বা ভাল লাগে আকৌ পাছবেলা কাম বন কৰি ৰাতি খাই বৈ যেতিয়া ছঘণ্টা সাতঘণ্টা মানুহে ছঘণ্টা সাতঘণ্টা শুব লাগে তেতিয়াহে মানে স্বাস্থ্যটো ভালে ৰাখে অতি অতি বেছিকৈ শোৱাটোও ভাল কথা নহয় মই ল'ৰা ছোৱালীৰ ক্ষেত্ৰতেই কৈছোঁ ৰাতিপুৱা সোনকালে উঠি স্কুললৈ খাই বৈ সোনকালে যাব লগা হয় তাৰপিছত আহি স্কুলৰপৰা আহি খাই বৈ যেতিয়া এঘণ্টা ডেৰঘণ্টা শুই লয় বা টোপনি গৈ লয় তেতিয়া মানে পাছবেলা আকৌ পঢ়িবলৈ মেলিবলৈ যথেষ্ট আৰাম পায় শৰীৰটো ভালে ৰাখে